আমাৰ গাঁৱৰে এজন দদায়দ মানুহ আছে তেখেতে পাণ তামোল বিজনেছ কৰিছিল চাইকেল মাৰি মাৰি বহুতৰত পাণ তামোল বিকিবলৈ যায় পাণ তামোল বিক্ৰী কৰি পইচা অৰ্জন কৰি এতিয়া সৰু সুৰাকে এখন দোকান দিলে দোকান দিয়াৰ পাছত তেখেতে গেলামালৰ বস্তু ভৰালে ভৰাই মেলি এই বহুত উন্নত হৈছে উন্নত হৈ মেলি দোকান গাড়ী ঘোঁৰা ল'লে তাহাঁত গেলামালা বস্তু ভৰাই মানুহক টকাও এতিয়া মানুহক ব্যৱসায় বাণিজ্যত সহায়ো কৰে টকা সুতলৈ দিব দিয়ে দি মেলি তেখেতে এতিয়া গাড়ীত এখন নহয় দুখন নহয় বহুতকিখন ল'লে ল'ৰা ছোৱালী আদি কৰি সৰুৰ পৰা পঢ়াই ভাল মানুহ বনাইছে ল'ৰা ছোৱালী পঢ়োৱা মেলাৰ পৰা আদি কৰি খৰচ পাতি তেখেতে সেই দোকানখনৰ পৰা অৰ্জন কৰিছে বহুত কষ্ট কৰি তেখেতে আজি এই পৰ্যায় পাইছেগৈ আৰু এজন ওচৰে দাই আৰু এজন আছে তেখেতেও তেখেতেও চাইকেল মাৰি মাৰি এই দোকানৰ বজাৰ কৰে তেখেতেও এখন ডাঙৰ দোকান খুলিছে মানুহক সুতলৈ পইচা দি তেখেতে সহায় কৰে ল'ৰা ছোৱালী পঢ়াই মেলে পঢ়ুৱাই মেলাই আদি কৰি মানে বহুত পইচাত আৰ্জন কৰিছে এতিয়া বহুত উন্নত হৈছে গাড়ী ঘোঁৰা লৈছে ল'ৰা ছোৱালীকো পঢ়াইছে মেলিছে মই তে তেখেতৰ পৰাই বস্তু আনি আনি দোকান খুলি এতিয়া ময়ো ল'ৰা ছোৱালী পঢ়াইছোঁ মেলিছোঁ ডাঙৰ কৰিছোঁ ভাল এখন স্কুলত দিব পাৰিছোঁ তেখেতৰ পৰাই তেখেত দেখি আহিছোঁ আমি দোকানৰ দোকান খুলি মেলি আদি কৰি এতিয়া তেখেতে বহুত টকা অৰ্জন কৰিছে মানুহকো সহায় কৰিছে বেপাৰ বাণিজ্যত তেখেতে পইচাও সুতলৈ দিয়ে মেলে সুত দি মেলি তেখেতে এতিয়া বহুত মানুহক উন্নত কৰিছে আৰু দোকানত এতিয়া হেৰি কৰা বস্তু পাতি পা আদি কৰি তেখেতে ধাৰলৈ বাকী দিয়ে মানুহক কিছুমান মানুহে চলিব নোৱাৰে নোৱাৰিলেও তেখেতৰ পৰা বাকী লৈ লয় বাকী লৈ বাকী দিয়ে তেখেতে দি মেলি মানুহে কিছুমান মানুহে ঘৰ চলাই আছে আৰু মানুহক সুদলৈ পইচা দিও মানুহক সহায় কৰে তেখেতে দেখি আহিছোঁ বহুত বহুত উন্নত হৈছে তেওঁ মানুহ আৰু এজন মানুহ আছে ইয়াত ব্যৱসায় তেখেত আগতে একোৱে নাছিলে চাইকেল মাৰি মাৰি হাজিৰা কৰিছিল হাজিৰা কৰি মেলি তেখেতে দিনত দিনটো খাবলৈ দুসাজৰ দুমুঠি খাবলৈ হৈছিল অকল খাই মেলি তেখেতেও কষ্ট কৰি কৰি এতিয়া পেণ্ডেলৰ বস্তু লৈ এটা এপদ দুপদকে সেনেকে হাজিৰা কৰি পেণ্ডেল ব্যৱহাৰ কৰিলে পেণ্ডেলৰ পৰা আদি কৰি বহুত এতিয়া গাড়ী ঘোঁৰা লৈছে উন্নত হৈছে আৰু এজন মানুহ আছে তেখেতেও সেই একেই হাজ মোৰ নিজৰ দায়দ হয় তেখেতো হাজিৰা কৰি দিন হাজিৰা কৰি মেলি এখনি সৰু সুৰা দোকান খুলিলে দোকান খুলি তেখেতে এপ এপদ দোপদকৈ বস্তু ভৰালে বস্তু ভৰাই মেলি সেই দোকানখনৰ পৰাই ল'ৰা ছোৱালী পঢ়োৱা মেলাৰ পৰা আদি কৰি টিউশ্যন পাতিৰ পৰা আদি কৰি সকলো খৰচ পাতি সেই দোকানখনৰ পৰাই উলিয়াইছে দেখিছোঁ আমি বিজনেছটো তেখেতে সেই দোকানৰ পৰাই ইনকম কৰি ল'ৰা ছোৱালী পঢ়োৱা মেলাৰ পৰা আদি কৰি তেখেতে এখন বাইকো লৈছে ছোৱালীকো পঢ়া পঢ়িবলৈ স্কুললৈ অহা যোৱা কৰিবৰ কাৰণে চাইকেল কিনি দিছে আৰু ঘৰতো গাড়ী লৈছে বহুত উন্নত হৈছে বিজনেছ দোকান খুলিয়ে বিজনেছ কৰিয়ে বহুত মানে উন্নত হৈছে মানুহকো সুতলৈ পইচা দি মেলি সহায় কৰিছে তেখেতে

বহুত দেখি আহিছোঁ আৰু ওচৰে দাইদেউ এজন সেনেকে তামোল বেপাৰ কৰিয়ে দোকান চলোৱা পা আদি কৰি দোকান ডাঙৰ কৰিলে এতিয়া বহুত উন্নত হৈছে তেখেতে তেখেত ক'বলৈ গ'লে তেখেত বহুত উন্নত হ'ল আগতে যিটো পৰ্যায়ত আছিলে এতিয়া সেইটো পৰ্যায়তকৈ বহুত উপৰলৈ উঠিছে কাৰণ মানুহে কষ্ট কৰিলে ফল পায় সেই কষ্ট এতিয়া তেখেতে চাইকেল মাৰি মাৰি যিখিনি কষ্ট কৰিছিলে সেইখিনি কষ্ট এতিয়া সফল হৈছে মানুহ বহুত উন্নত হৈছে তেখেতে এতিয়া মানুহক সহায়ো কৰিব পাৰিছে নিজেও দুবেলা দুমুঠি ধুনীয়াকে খাব পাৰিছে আনকো খুৱাব পাৰিছে সেই বেপাৰখনৰ পৰা দোকানখনৰ পৰাই মানুহকো খোৱাব পাৰিছে তেখেতেও খাব পাৰিছে দুবেলা দুমুঠি ধুনীয়াকে কষ্ট কৰিছিলে চাইকেল চলাই চলাই এতিয়া তেখেতে তেখেতে কষ্টৰ ফলো পাইছে সেনেকে বহুত উন্নত হৈছে মানুহকো সহায় কৰিছে